আমাৰ অঞ্চলত যিমানবিলাক ঘৰ আছে তাৰ ক'বলৈ গ'লে প্ৰায়বিলাক ঘৰ মাটিৰে সজা ঘৰ মাটি ঘৰ মাটি ঘৰ ইয়াৰ মজিয়াবোৰ বা বেৰবোৰ গৰু গোবৰ দি মচা হয় প্ৰায়বিলাক আৰু তেনেকৈ মচে মচি দিয়া হয় সেই গৰু গোবৰ দি ঘৰ মচিলে বেৰ মচিলে ঘৰটো অলপ ঠাণ্ডাও হয় বেছি গৰম নহয় আৰু তাৰ প্ৰাকৃতিকভাৱে তাৰ এটা গুণ আছে বেমাৰ আজাৰবোৰ খুব কম হয় সেইকাৰণে আমাৰ অঞ্চলৰ প্ৰায়বিলাক মানুহে মাটি ঘৰত গৰু গোবৰে মচা হয় মজিয়াখন হওক বেৰ হওক সেইটো এটা ভাল নিয়ম মই ভাবোঁ পকা ঘৰতকৈ মাটি ঘৰটো অলপ ঠাণ্ডা বেছি তাত ইমান ফেন চেন এচি চেচি ইমান দৰকাৰ নহয় সেইটো এটা পৰম্পৰাই বুলি ভাবোঁ সেইটো মানুহে পাহৰি যোৱাতো নিবিচাৰোঁ সেইটো মানি চলি থাকিব লাগে সেইটো তাৰ বহুত ভাল গুণ আছে বহুত ভাল গুণ আছে সেই তেতিয়া তেনেকৈ যদি মচি কৰি থৈ দিয়ে মানুহৰ বেমাৰ আজাৰো খুব কম হয় ঘৰটো বহুত দেখিবলৈও ভাল থাকিবলৈও ভাল ঠাণ্ডা পৰিৱেশ হয় সেয়াই আৰু মাটি ঘৰ তাত ভাল যিমান পাৰে মাটি ঘৰ সাজি থ'ব লাগে মাটি ঘৰ মচি গোবৰ গৰু গোবৰে মচি কৰি লাগে পকা ঘৰতকৈ ভাল আৰু